মাইহাং ৰেষ্টুৰেণ্ট হয়নে অঁ মই আজি ডিনাৰৰ বাবে মানে আপোনালোকৰ তাত এখন টেবুল বুক কৰিব বিচাৰোঁ মানে অঁ অঁ মই মোৰ পৰিয়াল লৈ যাম বুলি ভাবিছোঁ অঁ সেইকাৰণে চাৰিজনীয়া টেবুল এখন লাগিব কিন্তু তাত তাকে আপোনালোকৰ তাত এভেইলেবল আছেনে নাই বাৰু যদি আছে তেতিয়া ক'বচোন সেইটো কাৰণে মানে মই আগতিয়াকৈ আপোনালৈ ফোন এটা কৰিলোঁ যদি কিবা অফাৰ আছে জনাব